আগৰ ভি চি ডি এণ্টেনা থকা টি ভি কেছেট টেপ ৰেকৰ্ডাৰ আদিৰ সৈতে বিভিন্ন অভিজ্ঞতাই আজিও আমি নষ্টালজিয়া হৈ থাকোঁ আগতে টি ভি বুলি ক'লে টি ভি গাঁওখনৰ বা চুবুৰিটোত যিকোনো এঘৰত বা দুঘৰত থাকে দিনটোত টি ভিটো চাবৰ কাৰণে আমি সেই মানুহ ঘৰত গৈ দ'ম পাতি থাকোগৈ একেলগে হৈ টি ভিত চিনেমা চাওঁ বা দেওবাৰ দিনটোৰ কাৰণে শ্ৰী কৃষ্ণ চাবলৈ আমি হেতা ওপৰা কৰি থাকোঁ অকণমান জেগাৰ কাৰণে ঠেলাঠেলি কৰোঁগৈ সেই ৰুম এটাত বহি লৈ গোটেইখিনিয়ে চাবলৈ তাৰ মাজতে কেতিয়াবা কি হ'ব চাই থাকোঁ চাই থাকোঁ এণ্টেনাডালৰ পৰা এই নহা হৈ থাকে তাৰপৰা গৈ কোনোবাই এণ্টিনা লৰাব কেতিয়াবা গৈ কাৰেণ্টটো বেল পৰিব সেয়া গৈ আকৌ তাত গৈ তুলিবগৈ লাগে সেই বিভিন্ন অভিজ্ঞতাৰে আমাৰ জীৱনবোৰ এতিয়াও বহুত মানে অভিজ্ঞতা আছে তাৰপিছত আহিলে সেইখিনিৰ পিছত আহিলে আমাৰ বিভিন্ন বিয়া সকামবিলাকত সেইটো এটা মানে আভিজাত্যৰ চিন নিচিনা হৈ পৰে যেতিয়া বিয়া সকামত ভি চি ডি লগাই বা ভি চি আৰ লগাই এই আজি আমুকখন চিনেমা দেখাব তামুকখন চিনেমা দেখাব ক'ব কিমান যে উৎকণ্ঠাৰে ৰৈ থাকোঁ নহয় চাবলৈ তেনেকুৱাবিলাক অভিজ্ঞতাই আমাৰ জীৱনবোৰ এতিয়াও সমৃদ্ধ কৰি ৰাখিছে বহুত ভাল লগা অভিজ্ঞতা সেইবিলাক আমি আমাৰ জীৱনৰ প্ৰতিটো উশাহলৈকে আমি সাঁচ সাঁচি ৰাখিম